গ্ৰাম্যাঞ্চলত চৰকাৰী ব্যৱস্থাত বহুতো বস্তুৰ অভাৱ আমি দেখা পাওঁ আমি যদি চহৰ অঞ্চলৰ লগত গ্ৰামাঞ্চলৰ চৰকাৰী সুবিধাবিলাক তুলনা কৰিব যাওঁ তেতিয়া আমি দেখা পাওঁ গ্ৰামাঞ্চলত এনেকুৱা বহুত সুবিধা নাই যিবিলাক সুবিধা চহৰ অঞ্চলত বিদ্যমান বিশেষকৈ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এই পাৰ্থক্যটো সহজতে আমি দৃষ্টিগোচৰ হয় আজি শিক্ষাৰ ক্ষেত্ৰত গ্ৰামাঞ্চলত কিন্তু ভাল বা উচ্চ মানদণ্ড মহাবিদ্যালয় আমি দেখা নাপাওঁ যাৰ ফলশ্ৰুতিত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছতেই সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল চহৰ অভিমুখে ধাৱমান হয় কাৰণ চহৰ অঞ্চলত যথেষ্ট সংখ্যক মহাবিদ্যালয় আছে চৰকাৰী মহাবিদ্যালয়ৰ উপৰিও আমি উচ্চতৰ পৰ্যায়ত উচ্চতৰ যি মাধ্যমিক বিদ্যালয় আছে সেই পৰ্যায়ত বহুতো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানতো কিন্তু স্থাপন হৈছে যাৰ পৰিণতিত গ্ৰাম্য অঞ্চলৰ বহুতো ছাত্ৰ ছাত্ৰী চহৰ অভিমুখে আহিবলৈ বাধ্য হয় কিন্ত যদি সেই গ্ৰাম্য অঞ্চলতো ভাল ভাল যদি হায়াৰ ছেকেণ্ডাৰী স্কুল থাকে নতুবা আমি স্নাতক পৰ্যায়ৰ মহাবিদ্যালয় থাকে তেতিয়াহ'লে এই বোজন সংখ্যক টকা পইচা খৰচ কৰি সেই ছাত্ৰ ছাত্ৰীসকলে চহৰ অঞ্চলত আহিব লগা অৱস্থা নহ'লহেঁতেন ফলত তেওঁলোকৰ অভিভাৱকসকলৰো আৰ্থিক দিশটোৰ কিছু ক্ষতি হোৱা যেন আমাৰ অনুভৱ হয় একেধৰণে স্বাস্থ্যখণ্ডটো আমি দেখা পাওঁ যে গ্ৰাম্যাঞ্চলত উন্নত মানদণ্ডৰ চিকিৎসালয় দেখা নাযায় যাৰ কাৰণে উন্নত চিকিৎসাৰ কাৰণে সেই অঞ্চলৰ বাসিন্দাসকল চহৰত আহিবলৈ বাধ্য হয় চহৰত আহিবলৈ বাধ্য হোৱাৰ ফলত ৰোগীৰ লগতে তেওঁলোকৰ আত্মীয়ৰ যথেষ্ট মানসিক শাৰীৰিক আৰু আৰ্থিক এই তিনিওটা দিশত তেওঁলোক অসুবিধাৰ সন্মুখীন হয় এই দুটা মুখ্য কাৰণ যদিও আৰু এনেকুৱা বহুতো সেৱা আছে ৰাজহুৱা সেৱা সেই সেৱাবিলাকৰ অভাৱত গ্ৰাম্যাঞ্চলত কিন্তু সেই সেৱাবিলাক দেখা নাযায় যিবিলাক চহৰ অঞ্চলত গতিকে এই ক্ষেত্ৰত চৰকাৰে নতুনকৈ চিন্তা কৰিব লাগে আৰু কৰি গ্ৰাম্যাঞ্চলতো যাতে চৰকাৰী পৰিচালনা ব্যৱস্থাটো অধিক উপলব্ধ হয় তাৰ কাৰণে চিন্তা কৰি বাস্তৱসন্মত আৰু বৈজ্ঞানিকভাৱে ইয়াত ব্যৱস্থা কৰিব লাগে একেদৰে আজি গ্ৰাম্যাঞ্চলত ক'ৰবাত নিৰাপত্তাৰ দিশটোও আমি দুৰ্বল বুলি অনুভৱ কৰোঁ কোনোবা অঞ্চলত হয়তো এটা আউটপোষ্টৰ জৰিয়তেই এটা অঞ্চল সামৰি লোৱা হয় যাৰ ফলত তাত অপৰাধ প্ৰৱণতাটো বৃদ্ধি হ'লেও নিৰাপত্তাৰক্ষীৰ অভাৱত বা উন্নত মাৰণাস্ত্ৰ থানাত নথকাৰ কাৰণেই সেই অঞ্চলবিলাকত নিৰাপত্তাজনিত সমস্যাৰ কিছুমান সৃষ্টি হয় গতিকে এই নিৰাপত্তাৰ দিশটো আমি গুৰুত্ব দি গ্ৰাম্যাঞ্চলত উন্নত ধৰণৰ থানা পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তা থকা আৰক্ষী চকী স্থাপন কৰিব লাগে বুলি আমি অনুভৱ কৰোঁ আৰু গ্ৰামাঞ্চলত বিভিন্ন ধৰণৰ চৰকাৰী পৰিচালনা ব্যৱস্থা নথকাৰ কাৰণেও কিছুমান সামাজিক ব্যৱস্থাও কিন্তু তাত দুৰ্বল হোৱা দেখা যায় বহুত অন্ধবিশ্বাসৰ ফলতো গ্ৰামাঞ্চলত মানুহ অশান্তিত ভূগিবলগীয়া হয় তাত তেনেকুৱা ধৰণৰ কোনো চৰকাৰী ব্যৱস্থা নথকাৰ কাৰণে এই সামাজিক অশান্তিবিলাক দূৰ কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নাথাকে গতিকে মই ভাবোঁ এই ক্ষেত্ৰত চৰকাৰে মনোযোগ দিব লাগে আৰু দি সামাজিক অশান্তি যাতে গাঁওবিলাকৰ পৰা নাশ কৰিব পাৰি তাৰ কথাও ভাবিব লাগে ৰাজনৈতিক ক্ষেত্ৰখনতো আমি দেখা পাওঁ যে ৰাজনৈতিক নেতাকৰ্মী গ্ৰাম্যাঞ্চলৰ তুলনাত চহৰ অঞ্চলত ভীৰ কৰা দেখা যায় ফলস্বৰূপে ৰাজনৈতিক যি সুবিধা গ্ৰাম্যাঞ্চলে পাব লাগে সেই সুবিধাখিনি গ্ৰাম্যাঞ্চলৰ মানুহে নাপায় প্ৰশাসন প্ৰশাসনিক দিশটোৰ কথাও যদি আমি চাওঁ গ্ৰাম্যাঞ্চলত প্ৰশাসনিক দিশটো সিমান উন্নতমানৰ নহয় তাত ব্লক ডেভেলপমেণ্ট অফিচ নতুবা চাৰ্কেল অফিচ থাকিলেও বিভিন্ন প্ৰশাসনিক কাম কাজৰ কাৰণে গ্ৰাম্যাঞ্চলৰ মানুহখিনি চহৰ অঞ্চললৈ ধাৱবান হ'বলগীয়া হয় গ্ৰামাঞ্চলত বহুত প্ৰশাসনিক কাম সমাধান কৰাৰ কোনো ধৰণৰ সুবিধা নাথাকে যাৰ ফলত গ্ৰাম্য অঞ্চলৰ মানুহখিনি চহৰ অঞ্চলত আহি এই অঞ্চলত থকা যিবিলাক প্ৰশাসনিক ভৱন এই ভৱনত আহি ভিৰ কৰা দেখা যায় গতিকে এনেধৰণৰ কাম কাজবিলাক চৰকাৰে মনোযোগ দিব লাগে আৰু গ্ৰাম্যাঞ্চলতো যাতে চৰকাৰী পৰিচালননা ব্যৱস্থা কৰিব পৰা যায় তাৰ কথা চিন্তা কৰিব লাগে মই পুনৰবাৰ কৈছোঁ যে সকলোবিলাক বাদ দিলেও মই বাদ দিয়াৰ কথা কোৱা নাই পৰ্যায়ক্ৰমে কৰিব খুজিলেও প্ৰথম অৱস্থাত অন্তত শিক্ষা আৰু স্বাস্থ্য এই দুটা খণ্ডত কিন্তু চৰকাৰে অধিক মনোযোগ দিব লাগে আৰু এই দুটা খণ্ডৰ গ্ৰাম্যাঞ্চলতো যাতে যথেষ্ট সুবিধা দিব পৰা যায় সেই অঞ্চলৰ বাসিন্দাসকলক তাত কিন্তু এটা ব্যৱস্থা কৰিব লাগে গতিকে এই ক্ষেত্ৰত মই ভাবোঁ চহৰ অঞ্চলৰ তুলনাত গ্ৰাম্য অঞ্চলত চৰকাৰী পৰিচালনা ব্যৱস্থাত যথেষ্ট অভাৱ আছে গতিকে অভাৱবিলাক দূৰ কৰা কাৰণে পুনৰবাৰ মই চৰকাৰী চৰকাৰক আহ্বান জনাইছোঁ